হেল্ল' অঁ হেৰি ডাক্তৰ ৰীতামনী মেধি হয়নে অঁ মই যে এই হেৰিয়ৰপৰা কৈছোঁ ডিব্ৰুগড়ৰপৰা কৈছিলোঁ আকৌ অঁ মই হেৰি এই দাঁতৰ বিষয়ে অলপ সুধোঁ বুলি ভাবিছিলোঁ দাঁত মানে গোন্ধৰ ওলালে মানে কি কৰে আৰু এই পোকে খালে মানে কি কি ব্যৱস্থা ল'ব লাগে অঁ হয় হয়

অঁ

অঁ অঁ

অঁ অঁ অঁ তাতে মই হেৰি আৰু এইবিলাক দাঁতৰ বোলো পোকে খোৱা আৰু বিষৰ বিষয়ে সুধোচোন বোলো এই ঠাণ্ডা দিনত এইবিলাক দাঁতৰ বিষবিলাক পটককৈ হয় ন এই মিঠা খালে মানে হয় বাৰু কিবা এটা ঠাণ্ডা পানী খালে হয় তেনেকুৱা ধৰণৰ অঁ অঁ

অঁ

অঁ অঁ অঁ অঁ তাকে

তাকে হ'ব দিয়ক অঁ অঁ